হেল্ল' দাদা হয় মই মানে কি হ'ল মোৰ এই থকা ঠিকনাটো অলপ সলনি কৰা হৈছে আগতে মই গোলাঘাট কুশল কোঁৱৰ চিভিল হস্পিটেলৰ ওচৰতে আছিলোঁ কিন্তু এতিয়া মোৰ ঠিকনাটো বেঙেনা খোৱা চাৰিআলিলৈ সলনি কৰা হৈছে হয় হয় গতিকে আপুনি এতিয়া অৰ্ডাৰটো যদি ডেলিভাৰ কৰে তেতিয়া বাৰু এই বেঙেনা খোৱা চাৰিআলি ওচৰলৈকে ডেলিভাৰ কৰিব পাৰিব নেকি হয় হয় মানে তাত অলপ অসুবিধা হয় সেইকাৰণে আপোনাক জনাই থ'লোঁ কথাটো যিহেতু আপোনালোকৰ ৰেষ্টুৰেণ্টৰপৰাই মোৰ মেক্সিমাম খাদ্যবস্তু অৰ্ডাৰ কৰা হয় সেইকাৰণে আপোনাক জনাই থ'লোঁ কথাটো হয় হয় হয় হয় আপুনি এতিয়া বৰ্তমান এইটো ঠিকনাও যোগ কৰি ল'ব আৰু আগৰ ঠিকনাটো সলনি কৰি কাৰণ মই এতিয়াৰপৰা ইয়াতে উপলব্ধ হ'ম হয় দিয়ক ঠিক আছে দাদা ধন্যবাদ